হেল্ল' অঁ অঁ কোনে কৈছে বাৰু ক'ৰপা কৈছা অঁ অঁ কওকচোন অঁ মই পাচলি খেতি কৰোঁ অঁ এ মই ডাংবদি তিঁয়হ জিকা এই এইবিলাকে খেতি কৰোঁ আৰু ৰঙলাও আজি আছে আৰু খেতি বাৰীত

আচ্ছা আপোনাক কি কি লাগিব অঁ অঁ অঁ মই মানে ৰঙলাও কিমান ক'লে তিনি কিলো অঁ ভেন্দি পাঁচ কিলো আৰু কিলো হ'ব বাৰু মই পেক কৰি থৈ দিম বাও হেইটো ৰেটতে দিম দোকানত দোকানতকৈ কমে দিম মানে মই ঘৰতে খেতি কৰোঁতো মানে ঘৰৰ খেতি কৰোঁ মানে ঘৰতে কমাই দিম মানে দামটো বাও মই কৈ দিলো শুনা মানে জিকা ত্ৰিছ টকাকৈ দিব লাগিব অঁ আৰু ৰঙলাও কিলো পঁচিছ টকা আৰু আৰু ভেন্দি মানে ত্ৰিছ টকা ঘৰত মানে ঘৰত মই একদম একদম মোৰ মানে কোনো সাৰ চাৰ মই একো প্ৰয়োগ কৰা নাই একদম মানে ফ্ৰেছ আৰু মই পেক কৰি থ'ম বাও হা অঁ অঁ অঁ অঁ অঁ অঁ মানে আহিম মই পেক কৰি থ'ম বাও লৈ যাবহি হ'ব হ'ব